বৰপেটা জিলাখন হৈছে অসমৰ ভিতৰত আটাইতকৈ ক'ব গেলি যিটো উন্নয়নৰ ক্ষেত্ৰত বহুত পাচপৰা জিলা অসমৰ নামনিৰ এই অঞ্চলৰ বৰপেটা জিলাৰ এটা বেলেগ ভৌগোলিক সামাজিক সাংস্কৃতিক বিভিন্ন মানে বৈচিত্ৰ্য আছে অঁ বিভিন্ন জনজাতি ধৰ্মৰ মানুহেৰে বৰপেটা জিলাখন ভৰি আছে আৰু বিশেষক বৰপেটা জিলাৰ সমস্যা বুলি ক'বা লাগলে যিবিলাক সমস্যা সেই সমস্যাবিলাক দূৰ দূৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ কল্যাণ আৰু উন্নয়নৰ কাৰ্য্যসূচী ল'ব লগা আছে আচলতে প্ৰাথমিক পদক্ষেপ বুলি ক'বা লাগলে যিটো শিক্ষাৰ কথা স্বাস্থ্য সেৱাৰ কথা আ দৰিদ্ৰতা হ্ৰাসৰ কথা বা মহিলা যি আমাৰ মাইকী মানুহখিনি আছে তাহাঁতৰ কাৰণেও বহুত কৰিব লগা আছে এতিয়া এই ক্ষেত্ৰত মানুহক সুবিধা প্ৰদান কৰাৰ কাৰণে চৰকাৰে বহুত আঁচনি লৈছে তাৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰতো কৰিব লগা বহুত আছে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আমাৰ বৰপেটা জিলাখন বাকী অসমৰ বাকী জিলাতকৈও বিশেষকৈ মহিলাখিনিৰ শিক্ষাৰ ক্ষেত্ৰত বহুত পাচপৰা ইয়াৰ মূল কাৰণ হৈছে আ বৰপেটা জিলাৰ বেছিভাগ ঠাই বিশেষকৈ দক্ষিণৰ চাইডখিনি যিখিনি অঞ্চল তাতে বা সংখ্যালঘু মানুহ অধ্যুষিত অঞ্চল ফলত আ মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক বহুত পাচপৰা আৰু বিশেষকৈ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰতো বহুত পাচপৰা ইয়াৰে মূল কাৰণ ক'বা লেগলি বহুত আছে বিশেষকৈ তাৰে মহিলা যিখিনি বা শিশু ছোৱালীৰ ক্ষেত্ৰত অঁ মাক দেউতাকে আজিকালি কিছু হৈছে কিন্তু আগৰ পৰাই আ শিক্ষাৰ ক্ষেত্ৰত বেছি মনোযোগ দিয়া নাছিল বা শিক্ষাৰ যিবিলাক সা সুবিধা অঁ স্কুল পাতি এইগিলাখনো নাছিল অঁ এতিয়া চৰ অঞ্চলৰ পৰা যাবা লাগলি বহু দূৰকলৈ পঢ়ব যাব লগা হৈছিল অঁ সদ্যহতে যিটো চৰকাৰী আঁচনিৰ কথা কৈছে শিক্ষাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ তেনেহ'লে সৰ্বশিক্ষা অভিযান বা চৰকাৰী যিবিলাক বিভাগ আছে শিক্ষাৰ লগত জড়িত প্ৰাথমিক শিক্ষা বিভাগ এই বিভাগমখাই বহুত কিছু আঁচনি লৈছে বিশেষকৈ স্কুল ঠায়ে ঠায়ে যিবিলাক অঞ্চল অঁ চৰ অঞ্চলতেই হওক বা যিবিলাক দূৰ দূৰ অঞ্চল সেই ঠাইবিলাকত বহুত আ শিক্ষানুষ্ঠান পাতি দিছে আৰু ছোৱালীবিলাকৰ কাৰণে যিটো আমাৰ ভাৰত চৰকাৰৰ আঁচনি আছে বেটি বচাও বেটি পঢ়াও নামৰ যিটো আঁচনি সেইটোও বৰপেটা জিলাত ইতিমধ্যে ৰূপায়ণ কৰা হৈছে তথাপিও বহুতখিনি কৰিব লগা আছে বিশেষকৈ সৰু শিশু যিটো বাল্যবিবাহ সেইটো এটা কিন্তু এটা সমস্যা হৈ আছে বাল্যবিবাহৰ ক্ষেত্ৰত অতি সম্প্ৰতি মানে চৰকাৰে বহুত ব্যৱস্থা গ্ৰহণ কৰছে সেইখিনি কৰি আছে আৰু দৰিদ্ৰতা হ্ৰাসৰ কাৰণেও চৰকাৰী যিবিলাক আঁচনি আ অমৃত স্বাস্থ্যৰ কাৰণে অমৃত যিটো স্বাস্থ্যসেৱা আঁচনি কৰছে দৰিদ্ৰসকলক আ বিনামূলীয়া চা যিটো চাউলৰ ব্যৱস্থা কৰিছে যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহখিনিক বিভিন্ন ধৰণৰ আঁচনিত অন্তৰ্ভুক্ত কৰিছে আৰু ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ চাইকেল পাতি দিছে বিনামূলীয়া আঁচনিৰ ভিতৰত ইউনিফৰ্ম দিছে আ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত এডমিশ্যন ফ্ৰী কৰি দিছে এইগিলাখান বহুত কাম কৰিছে আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰততো যথেষ্ট আজিকালি ঠায়ে ঠায়ে যিবিলাক পাব্লিক যিবিলাক হেল্থ ডিপাৰ্টমেণ্টৰ আন্দাৰত কি দিছে পানীৰ পানী যোগানৰ বিনামূলীয়া স্বচ্ছ পানীৰ আঁচনি দিছে ঘৰে ঘৰে পানীৰ ব্যৱস্থা কৰিছে তাৰপিছত আৰু যিটো চৰকাৰৰ পৰা গেছৰ যিটো ৰন্ধন গেছ সেইটোৰ ব্যৱস্থা কৰি দিছে এনেকৈ আঁচনি আছে তাৰ উপৰি আমি যদি ক'ব যাওঁ যে যিটো শিশুৰ যিটো ক্ষেত্ৰত যে মাতৃ আৰু শিশু কল্যাণ বিভাগে তাৰ পৰা কি কৰিছে এই বিনামূলীয়া মাতৃবিলাকক এ এই একদম জন্ম হোৱালৈকে তেওঁলোকক মানে চিকিৎসাৰ ব্যৱস্থা কৰিছে ঔষধ পাতি দিছে অঁ তাৰপিছত আৰু শিশুবিলাকৰো যাতে যত্ন ল লয় বিশেষকৈ এইটো যিটো কোৱা হয় শিশু কল্যাণ বিভাগ তেওঁলোকৰ পৰা পুষ্টিকৰ খাদ্য যোগান ধৰিছে সময় সময়ে বেজি পাতি দিয়াৰ কথা চিন্তা কৰিছে ছোৱালীবিলাকৰ কাৰণে আইৰণ টেবলেট দিয়াৰ কথা কৰিছে এইবিলাক আমি বহুত কাম হৈছে এইবিলাক তো চৰকাৰী বিভাগেতো কৰি আছে কিন্তু তথাপিও মানুহৰ মাজত কিছু সজাগতা অনাৰ প্ৰয়োজন নথকা নহয় অঁ এই যে সুবিধাবিলাক আছে শিক্ষাৰ ক্ষেত্ৰত যে ছোৱালীবিলাক বা ল'ৰা ছোৱালীবিলাকক যে বৃত্তি দিয়াৰ ব্যৱস্থা কৰিছে বিভিন্ন ধৰণৰ অঁ বেলেগ বেলেগ বিভাগৰ দ্বাৰা সেইখিনিৰ ক্ষেত্ৰত আমি চৰকাৰকো ধন্যবাদ দিব লাগিব আৰু ৰাইজকো সজাগ হ'ব প্ৰয়োজনীয়তা আছে